মই যাত্ৰীবাহী বাছত প্ৰায় অহা যোৱা কৰোঁ আপোনাৰ খানাপাৰাৰপৰা জালুকবাৰী যাওঁ কেতিয়াবা জালুকবাৰীৰপৰা কটাবাৰী কটাবাৰীত তেনেকৈ কছাৰী গাঁৱত অহা যোৱা কৰোঁ প্ৰায় তাতে একচুৱেলি যাত্ৰ্ৰীবাহী বাছখন আচলতে ডিজেলে চলে তাত থাকে তাত কিছুমান বস্তু লিখা থাকে যেন এটা চাইডে লিখা থাকে মহিলাৰ বাবে সংৰক্ষিত আসন এটা চাইডে লিখা থাকে বিকলাঙ্গ বা বৃদ্ধ মানুহৰ বাবে এটাত আমি মহিলা মানুহৰ বাবে যিবিলাক আসন থাকে তাত মহিলাসকলক বহিব দিয়া হয় বাকীখিনি পুৰুষে বহিবলগীয়া হয় তাকো যিবিলাক বৃদ্ধা মানুহ সিহঁতক বহিব দিয়া হয় বা শাৰীৰিক যিবিলাকে অ সক্ষম সেই সেইবোৰে বহিব লগা হয় কিন্তু তাৰ মাজতে কিছুমান পকেট মৰা বহুত লগ পোৱা যায় প্ৰায়ে লগ পোৱা যায় পকেট মৰাবিলাকক গতিকে হয় বাছত গ'লে অলপ সাৱধান হ'বলগীয়া হয় আৰু নিজৰ যিবিলাকে বেক কেৰিয়াৰ লৈ গ'লে নিজৰ হাততে একচোৱেলি ৰাখাটো মানে ভাল ওপৰত যিবিলাক সুবিধা থাকে ৰখা ৰাখিবপৰা জেগা থাকে তাত ৰখাতকৈ নিজৰ হাতত ৰাখাটো ভাল হয় তাৰপিছত আৰু বাছৰ যিবিলাক আমি খিৰিকী চিটত বহোঁ ন চিটবোৰ এক্চোৱেলি বহুত লেতেৰা পেতেৰা কৰি ৰাখে ভাল নালাগে থু চু পেলাই কৰি ভালকৈ আপুনি ভাবিলে কিবাকিবি তামোল খালে পাণ খালে চিটতে থুই চুই পেলাই থৈছে লেতেৰা কৰি থৈ যায় গোটেইখন খিৰিকী চিৰিকী ভাল নালাগে সেইটো কাৰণে মই বেছিকৈ মানে খাৰা হৈ যোৱাটোৱে একচোৱেলি ভাল পাওঁ বহিবলৈ ভালেই নালাগে